শক্তি বুলি ক'বলৈ গ'লে মই জীৱনত সবতকৈ ডাঙৰ শক্তিটো হৈছে যে মানে মই মানুহক সহায় কৰি ভাল পাওঁ আৰু মানে যিকোনো পৰিস্থিতিতে মই সেইকাৰণে যিহেতু মোৰ মনত মানে সিহঁতক সহায় কৰিব পৰা এটা ইচ্ছা এটা আছে সেইকাৰণে যিকোনো চিটুৱেশ্যনতে মই মানুহক মানে যিকোনো এটা পৰিস্থিতিৰ পৰা বচাই আনিব পাৰোঁ বা সিহঁতৰ কাৰণে মানে কাম কৰি ভাল পাওঁ আৰু সেইটো কোনোবা ক্ষেত্ৰত মোৰ দূৰ্বলতাও কাৰণ যেতিয়া মই যিকোনো মানুহ এজনক সহজতে সহায় কৰি দিওঁ বা কিবা এটা কৰি দিওঁ মানে যিকোনো সময়তে মই ৰেডি থাকোঁ সিহঁতক সহায় কৰিবৰ কাৰণে তেনেহ'লে মানে কোনোবাখিনি ক্ষেত্ৰত মানে সবৰে মানে এক্সপেকটেশ্বন থাকে যে মই তেওঁলোকক যিকোনো হেৰিতে যিকোনো সময়তে মানে সহায় কৰি দিম আৰু সেইটো এক্সপেকটেশ্বনৰ কাৰণে মানে তেওঁলোকে মানে স সঘনাই মানে সুযোগ ল'ব পাৰে আৰু সেইটো ক্ষেত্ৰত আৰু সেইখিনিয়ে আৰু